হেল্ল' আশীষ নে এই এতিয়া আমাৰ কলেজৰ পৰা পিকনিক এটা উলিয়াইছোঁ আমি লগৰখিনি আৰু বিশ্বনাথ ঘাটলৈ যাম বুলি ভাবিছোঁ বেয়া হ'ব নেকি অহা দহ তাৰিখলৈ ভাবিছোঁ আৰু যাম বুলি এই আমাৰ মানে লগৰ কোন আৰু কৌশিক তুমি মই তাৰপিছত আমাৰ দীপজ্যোতি মৃগাংক নয়নমণি দেৱৰাজ এনেকৈ মানে ধৰি ল আৰু তাপস থাকিব কাশ্যপ থাকিব তাৰপিছতে বিজয় থাকিব খানাল আমাৰ তাৰপিছতে এনেকৈ ধৰি লোৱা বহুত বিশেষো নহয় পোন্ধৰটামান থাকিব আৰু পোন্ধৰটা মিলি নাই ছাৰ মানে তেনেকৈ ভবা নাই ছাৰহঁতক নিম বুলি আমি লগৰখিনিৰ মাজতে গোটেই বন্ধুখিনি যাম আৰু একেলগে তাৰপিছতে বিশেষ দূৰলৈও ভবা নাই মানে কি হেৰি বিশ্বনাথ ঘাটেই বৰ ভাল জেগা যেতিয়া পিকনিকৰ কাৰণে সুবিধাজনক ওচৰৰো হয় আৰু তাত ধৰি লোৱা একো ধৰি লোৱা ইমান বিপদ নাই তাত মানে ধৰি লোৱা সুৰক্ষিত জেগা সেইটো কাৰণে তাতেকৈ ভাবিলোঁ এতিয়া তুমি কি ভাবিছা পইচা পাতি মানে কি আৰু তোমাৰ বহুত বিশেষ পইচা পাতি নাই নহয় এতিয়া ধৰি লোৱা পোন্ধৰজন মানুহৰ কাৰণে আমিনো কি ভাবিছোঁ আৰু মাংস ধৰি লোৱা তিনি কেজি কিনিলোঁ তাৰপিছতে এনেকৈ বজাৰ সমাৰটো কৰি মেলি তুমি মই এপ্ৰক্সিমেট মানে প্ৰায় হেৰি আৰু ধৰি লোৱা তোমাৰ তিনি হেজাৰমান টকাত শেষ হৈ যাব আৰু খা সেইটো পিকনিকটো তাত তুমি বহুত বিশেষ নাই তোমাৰ পাঁচশ টকাৰ ভিতৰত গোটেইখিনি শেষ হৈ যাব তুমি তাতকৈ বেছি দিব নালাগে আৰু সেইটোৰ ভিতৰতে থাকিব নাই নাই নাই আমি স মানে গোটেইকেইটাৰে সুবিধা হোৱাকৈ কামটো কৰিছোঁ আৰু ধৰি লোৱা পতককৈ এতিয়া পইচাটো বঢ়াই লোৱা মানে সকলোৱে দিব নোৱাৰিবও পাৰে যাৰ ধৰি লোৱা আৰ্থিক সকলোৰ সবল নহয় যিহেতু সেইকাৰণে অহা দহ তাৰিখে কৰিলোঁ আৰু বাকীখিনি এতিয়া লগৰখিনিক ক'লোঁ মই তুমি বাকী আছিলা সেইকাৰণে তোমাৰ লগত পাতিলোঁ এতিয়া সেইদিনাখন আৰু গাড়ীনো কিনো আৰু আমি পোন্ধৰটা চৈধ্যটা হ'ব আমি মেজিক এখন মেক্সিমো কিবা এখন লৈ যাম আৰু অঁ ঠিক আছে দিয়া